হেল্ল' অঁ অঁ অঁ মই সেই তোমালৈ ফোন কৰিবলৈ লৈছিলোঁ একেলগতে হয় নাই অঁ বিহু পাইছেহি নহয় এই অঁ বিহু পাইছেহি গোটৰ মানুহবিলাকো খা খবৰ হোৱা নাই সেইকাৰণে তোমালৈকে আগেই কথাটো পাতিছোঁ আমি এইবাৰ বিহুখন আয়োজন কৰিবলৈ লাগে পিঠা পনাৰে অঁ ভালেই হ'ল পায় একেলগতে মনত পৰিছে কাৰণ বেছি দিন নাই যে এইবাৰ মই কি বুলি ভাবিছোঁ জানিছা নাই আমাৰ গাঁৱৰ মহিলাবিলাকে বা ওচৰ চুবুৰীয়া মহিলাবিলাকে পিঠা পনা নবনায় চবেই কিনিহে আনে সেইকাৰণে যোৱাবাৰৰ নিচিনা এইবাৰু বজাৰখনলৈ পিঠা পনা আমি গোটৰ পিনৰপৰা উলিয়াই নিওঁ নেকি বেচিবৰ কাৰণে বেয়া নহয় গোটৰ মানুহখিনি খবৰ দিম ন হেৰি মই ভাবিছোঁ দেওবাৰ মানে মিটিং অঁ নহ'ব নহ'ব জনাব লাগিব পিঠা এতিয়া নাৰিকলৰ লাডু তাৰপিছত চুজি লাডু পকা মিঠৈ কাটা নিমকি তাৰপিছত তিলপিঠা বিভিন্ন ধৰণৰ পিঠাবিলাক আছে আজিকালি মোবাইলত চালে ঢেৰ পিঠা নামবোৰ পোৱা যায় সেইবোৰকে চাই চাই বনাম

অঁ মই বেছি ভাল পাওঁ পকা মিঠৈ বনায়ো ভাল পাওঁ খায়ো ভাল পাওঁ এইবাৰ পকা মিঠৈবোৰ অলপ ডাঙৰ ডাঙৰকৈ বনাম বুলি ভাবিছোঁ আগতে যেনেকৈ দুটকা পিচকৈ বনাইছিলে এইবাৰ পাঁচটকামানকৈ লোৱাকৈ বনাম নেকি অলপ ডাঙৰ ডাঙৰ সেই বুলি ভাবিছোঁ ভাল হ'ব মই ভাবিছোঁ এই তোমাৰ লগত কথা পাতি কেনিয়েই মই খবৰটো দিওঁ বোলো দি ল'ম বুলি ভাবিছোঁ দেওবাৰ মানে অঁ দেওবাৰ দিনটো ভাল আকৌ দেওবাৰ দিনটো ভাল আকৌ প্ৰত্যেকে স্কুল কলেজ এইবিলাক নাথাকেইেতো ল'ৰা ছোৱালীক নিয়াত ব্যস্ত হৈ থাকে সেইকাৰণে দেওবাৰে প্ৰায় দুটামান বজাত দি দিওঁ নেকি বাৰু

তেনেকে বহিলে আলোচনা কৰি কেনে কোনে কি কি কৰে ন আমি দুজনীয়েহে পাতিছোঁ তেনেকৈ বাকী কিগৰাকীয়ে বা কি কয়

এই আমাৰ ঘৰতে দি দিওঁ কাৰণ আমাৰ ঘৰ আলি কিনাৰতে প্ৰত্যেকে আহিবলৈয়ো ভাল পাব অঁ অঁ অঁ অঁ আমাৰ ঘৰতে দি দিম

অ ভাল হ'ব ভাল হ'ব আহিবা আশা থাকিল দেই হ'ব থোৱা